অসমৰ মানুহে জীৱনৰ গুৰুত্বপূৰ্ণ পৰিঘটনা বুলি ক'বলৈ গ'লে প্ৰথম পৰ্যায়ত ব্ৰাহ্মণ সম্প্ৰদায়ৰ কথা ক'বলৈ গৈছোঁ তেওঁলোকৰ ল'ৰাৰ যেতিয়া লগুণ দিয়নী পাতে লগুণ দিয়নী পতাৰ পাছত তেওঁলোকৰ কোনো কুললৈ ল'ৰাটোকো অনা হয় লগুণ দিয়াৰ পাছত ঠিক তেনেদৰে এখন বিয়া পাতিবলৈ গ'লে প্ৰথমতে জোৰোণ দিয়া হয় বিয়াখনৰ প্ৰথম আৰম্ভণি জোৰোণ জোৰোণেৰে আৰম্ভ কৰা হয় ঠিক তেনেকৈ মানে উদযাপন কৰা হয় আৰু সফলতাসমূহ তেনেকৈয়ে আৰম্ভ হয়